হেল্ল' অঁ অঁ হয় আজিকালি অঁ ঠিক আছে যাম যাম চাবগে লাগিব আমি চায়ে পোৱা নাই নহয় ওচৰৰ পৰা ঠিক আছে যাম বাৰু তই কিন্তু মাংস বনাই থব লাগিব ঠিক আছে আমি সেইকণলেকে ওলাই যাম তাৰ পৰা আমি টেম্পুত যাম জানো গম পোৱা নাই নহয় মোৰ পৰা ফোন লগা নাই নহয় তই ফোন এটা কৰি চাবিচোন জানো এতিয়া পালে নে নাই দেউতাকে যাবলৈ দিয়ে নে নিদিয়ে গোটেইকেইজনী গ'লে ভালো লাগিব ফূৰ্তি কৰিব পাৰিম নাচিব পাৰিম নহ'লে কাম এটা কৰিম ওলাবি গোটেইকেইজনী গৈ বাপেকক আমি ভাল দৰে বুজাম যে আমিতো লগৰকেইজনীহে যাম আমিতো বেলেগলৈ নাযাওঁ আমাৰ লগত ডাঙৰ মানুহ থাকিব সোনকালে যাম মই পাপৰিলে ফোন কৰিলোৱে সোনকালে গুচি আহিবলৈ আমাৰ ঘৰলৈ অঁ অঁ নকৰোঁ বাৰু আমি সোনকালে যাম কাৰণে ঘৰত খাই মেলি নাযাওঁ আৰু তহঁতৰ ঘৰতে খাম আৰু ঠিক আছে হ'ব মই ওলাবলে আৰম্ভ কৰোঁৱেই হ'ব দে